লখিমপুৰ জিলাখনত উপলব্ধ কিছুমান স্থানীয় পৰিবহণ বিকল্প হৈছে অট' ৰিক্স' বা ৰিক্সা বেটেৰী ৰিক্সা আৰু লীলাবাৰী এয়াৰপোৰ্ট এই বিকল্পবোৰে লখিমপুৰত বিভিন্ন ঠাইৰ পৰা অহা জনসাধাৰণক লখিমপুৰ জিলাখনৰ

অট' ৰিক্স' বা বেটেৰী ৰিক্সা সমূহে তেওঁলোকৰ পৰিবহণৰ এক গুৰুত্বপূৰ্ণ মাধ্যমলৈ ৰূপান্তৰিত হয় আৰু পৰিবহণৰ সুচলতা বৃদ্ধি কৰে